হেল্ল' হেল্ল' হয়

ষ্টক নাছিল আমাৰ আমাৰ লিংকটোত চাইছিলা নেকি তুমি বাৰু অ আৰু নাছিল এতিয়া আমি মানে আৰু আমি প্ৰিণ্টত দিছোঁ তোমাক কেতিয়া লাগে এতিয়া আহিবও পাৰে দেই আমি খবৰ ল'ব লাগিব আৰু তোমাক বেলেগ কিতাপ কিবা লাগিছিল নেকি তুমি সাহিত্য বুৰ ঞ্জীখন দিছা ন' নহয় নহয় তুমি সাহিত্য বুৰঞ্জীখন তুমি বিচাৰিছিলা ন' বুৰঞ্জীখনৰ মানে ছটা খণ্ড আছেতো সেই ছটা খণ্ডৰ ভিতৰত তোমাৰ বা কোনটো খণ্ড লাগিছিল আমাৰ এতিয়া মানে ষ্টকত কাৰেণ্ট ষ্টক দেখাইছে যদিও কেইটামান ষ্টক এতিয়া আছেই আমি সেইকেইটা আৰু শ্ব' কৰা নাই আমি দেখুৱা নাই তাত আমি যিহেতু মানে সকলোৱে গোটেই কেইটা খণ্ডই বিচাৰে ন' সেইকাৰণে আমাৰ তাত প্ৰথমটো আৰু ষষ্ঠটো নাই আৰু বাকী চাৰিটা আছিল কিন্তু সকলোৱে ষষ্ঠটোৱেই বিচাৰি থাকে সেইকাৰণে বাকীখিনি আছে এতিয়া তোমাক বা কোনটো লাগিছিল অ' এতিয়া সেই দুটা নাই এতিয়া এসপ্তাহমানত আমাৰ প্ৰিণ্টত দিয়া হৈছে সেইটো আহিব লাগে তথাপি তুমি এই নেক্সট উইকত নেক্সট উইকটো যাব দিয়া তাৰপিছত লাগিলে খবৰ ল'বা তুমি নালাগে তো আহিলে বেছি ভাল হয় আৰু যদি আৰু তোমাৰ কিবা ল'বলগীয়া আছে তেন্তে তুমি আহি পেলাই সেইখিনিও চাব পাৰিবা নতুন কিতাপ বহুত আহিছে কিন্তু আমাৰ এতিয়া বহুত ৰাইটাৰৰ কিতাপ নতুন নতুন ওলাইছে অ হ'ব এইকেইদিন বেয়া বতৰো বেয়া নহয় অ হ'ব আহিবা